পৰিষ্কাৰ পানী নাখালে আমাৰ সকলোৱে বেমাৰ হোৱা আমি দেখিছোঁ মানুহৰ শৰীৰৰ এক নম্বৰ বস্তুটোৱেই হ'ল পানী পানী যদি পৰিষ্কাৰকৈ নাখাওঁ আমাৰ অপৰিষ্কাৰ পানী খালে বিশুদ্ধ বা পানী না খালে আমাৰ শৰীৰৰ বহুতো ক্ষতি হয় কাৰণ পানীৰপৰাই বহুতো বেমাৰ আমি আমাৰ হোৱা দেখা গৈছে ডায়েৰিয়া প্ৰথম পানীৰপৰাই হয় গতিকে জ্বৰ কাহ পানী লগা যিকোনো বেমাৰ আমাৰ প্ৰথম পানীৰপৰাই আহে গতিকে পানী সদায় উতলাই ঠাণ্ডা কৰি খাব লাগে পানীৰপৰাই বহুতো বেমাৰ আমাৰ সমাজত হোৱা দেখা আমি পাওঁ পানী পৰিষ্কাৰ কৰি নাখালে মানে এজন মানুহৰ শৰীৰ অসুখ এজন মানুহ পানী উতলাই নাখালে বা বিশুদ্ধ পানী নাখালে শৰীৰটো বেমাৰ ইটোৰ পাছত সিটো হোৱা দেখা যায় গতিকে শৰীৰটো ভালকৈ ৰাখিবলৈ হ'লে বা বেমাৰৰপৰা ৰক্ষা পৰি থাকিবলৈ হ'লে প্ৰথম আমি পৰিষ্কাৰ পানী ব্যৱহাৰ কৰিব লাগিব